অঁ হেল্ল' হেল্ল' অঁ হয় হয় অঁ হয় কওক এই আছোঁ আৰু য'তে ত'তে গৈ আছোঁ কাম কৰিবলে অঁ কি কাম আছিলে এই বাইদেউ

অঁ অঁ আছোঁ পাৰিম মানে এইকিদিনা এই ওচৰ মানুহ এঘৰত হেৰি কৰিছে আকৌ এই কাম কৰিবলে লগাইছে হেৰাত কৰি আছোঁ দুদিনমান দুই তিনদিনৰ পাৰিম আৰু আপোনাৰ ঘৰলে অহা সপ্তাহত যদি হৈ যাব বাইদেউ এই কাইলে পৰসিলে ভিতৰত মই যাব পাৰিম অঁ পাৰিম হৈ যাব অঁ অঁ অঁ কি হাজিৰাকে দিব আৰু হাজিৰাকে দিব আৰু অঁ অঁ অঁ যাম বাইদেউ যাম অঁ এই দুই তিনদিনত খালি নোৱাৰিম এই দুই তিনিদিনৰ মানে মানুহ এঘৰে হেৰি কৰিছে যে সেইটো কাৰণে মানে দুই তিনদিনত নোৱাৰিম তাৰপিছত সেই পাৰিম আৰু ফ্ৰী আছোঁ আৰু

অঁ অঁ হ'ব অঁ আপুনি চিন্তাই নকৰিব আৰু সকামলৈকে মই যি লাগে চব কৰি দিম যি কৰিবলগীয়া কামে অঁ কাপোৰ কানি

অঁ

অঁ অঁ সেইখিনি অঁ কৰিমগে হেৰি নহয় যাম সেইকিদিনাপা মই দুদিন তিনিদিনে মই কৰি যাম অঁ অঁ অঁ সৰা মোচা কৰা ন অঁ অঁ নকৰিব নকৰিব আপোনাৰ গা ভাল নাই যে মই যাম ন আপুনি চিন্তাই নকৰিব অঁ অঁ অঁ গুচি নাযাওঁ বাৰু অঁ এই খালী দুই তিনদিন লাগিব তাৰপিছত আৰু অঁ অঁ অঁ অঁ অঁ

অঁ হয় অঁ বৰ বেয়া কৰিছে যে অঁ অঁ তাৰপিছত এতিয়া আকৌ বতৰটো খালী বেয়া কৰিছে এনেকে কাপোৰ ধুৱাবনে কি অঁ শুনি আছোঁ এতিয়া বতৰটো যে ইমান বেয়া কৰিছে অঁ অঁ অঁ নি অঁ অঁ অঁ অঁ

অঁ অঁ ৰাখক অঁ ৰাখক অঁ